হেল্ল' কোনে ক'লে যেনিবা ভাল ভাল ভাল ককাই ন ঘৰৰ চবৰে ভাল বৌ কি কৰিছে হয় নেকি ডাঙৰ সৰু চবৰে ভাল আৰু হয় নেকি এতিয়া হয় নেকি

হয় এনেকে এইবোৰ থাকিবই আউ হয় হয় হয় হয় হয় হয় কামে কাজে ব্যস্ত মানে এই খেতি পথাৰ লাগি আছো হয় আপোনালোকৰফালে এই এতিয়া ৰবি শস্য ছিজনত ৰবি শস্য লগাইছিলো যেনিবা শালি খেতি অকমান লগাইছিলো শালি খেতিবোৰ এইবাৰ মেইন বাৰিষাকেইদিনত বানপানীয়ে পালে লগতে পোক পোক লাগিব ধৰিলে আৰু এতিয়া শেষত আকৌ খৰাং মাৰিলে খৰাংৰ কাৰণে ধানবোৰ চেপি ধৰিলে তাকে বৰ চিন্তা হৈছে আপুনি কি কি লগা আছে বৰু হয় নেকি বাহিৰত নাই হয় নেকি হয় নেকি খেতি খেতিপথাৰ খেতিপথাৰ তেনেহ'লে কোনে চাই আছে হয় নেকি হয় নেকি হয় নেকি আপোনালোকৰ হয় নেকি

এনেতো আপোনোকৰ ফালে বানপানী নাই হোৱা হয় নেকি হয় নেকি কোনফালে হ'ল বানপানী দলবা পথাৰ ফালে নে দ পথাাৰ ফালে হয় নেকি ক'ৰ পৰা আহিলে বালিখিনী কোন হয় নেকি হয় নেকি ঘৰৰমানুহ খিনিয়ে হ'লে ভাল কে চোৱা চিতা কৰি আছে আৰু খেতিপথাৰখিনি হয় নেকি জেওৱা সেঙা জেওৱা সেঙা কিবা কিবি এইবিলাক বানপানীটো আহে বালি আহে বালি নিমূলৰ কাৰণে যাতে পানীটো আহিব চৰকাৰৰ ওচৰত দৰ্খাষ্ট চখাস্ত এখন দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে আপোনালোকে অলপ ডাঙৰ ডাঙৰ খেতিয়কখিনিয়ে

হয় হয় নেকি মানিব মানিব কেইলে নোৱাৰেনো আপোনালোকে ক'লে কৃষক যেতিয়া আৰু কৃষকৰ অসুবিধাটো দিবই ন চৰকাৰে তাকে বিভাগীয় ওচৰত গৈ চাব লাগে হ'লেও গৈ মেলি পেলাই দৰ্খাস্ত এখন দি চাই পেলাই তেওঁলোকে কাম নকৰিলেহে ধৰণা চৰণা কিবা কিবি কথাটো চিন্তা কৰিব লাগে হয়তো আমি আমাৰ কামটো আগতীয়াকে কৰি চাব লাগে হয় আৰু হয় তাৰমানে আপোনালোকে বাহিৰত থকা মানুহখিনি আহি পেলাই যদি তলৰ চহা কৃষক খিনক যদি উলিয়াই নিনিয়ে তেতিয়াহ'লে মানে বাকীখিনি ক'ত পাৰিব নো সেইকাৰণে আপোনালোকে আহিব পোক পৰুৱা কিবাকিবি এইবিলাকৰ কাৰণে আজিকালি চৰকাৰৰ ওচৰত বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মানে দৰ্খাস্ত চখাস্ত কৰিলে

বিচাৰিব জানিব লাগিব হয় এইখিনি কথা সেয়া আপোনালোকক আগৰণোৱাকে থৈ দিয় আছে আপোনালোকে মানুহখিনিক জগাব লাগিব সাৰ পোৱাব লাগিব আপো

সেইবিলাক চৰকাৰৰ পৰাও দিব পৰা পাব পৰা সুবিধাখিনি ৰাইজক সুবিধা কৰি দিব আৰু হয় তাৰমানে আমি এবাৰ এটা কথা ভাবিছোঁ তলৰ শ্ৰেণীৰ মানুহখিনিয়ে মানে আমাৰ যিখিনি নদীৰ পৰা পানী আহে পানীটোৰ পা বেছিকে আহে পানী সেইকাৰণে পানীটো দুভাগ কৰি দিব লাগিব এক নদীখনন কৰি পেলাই এটা পানী মানে নদীত যাব পৰাকে এটা পানী অংশ খেতিপথাৰত আহিব পৰাকে ৰাখিব লাগিব অলপ বৈজ্ঞানিক পদ্ধতি তেতিয়া আমাৰ নদীত পানীটো মাছ কাচকে আদি কৰি চবখিনি পোৱা হ'ব আৰু খেতি পথাৰৰ ফালেও আমি মানে যথেষ্ট পৰিমানে পানীটো বুৰাই নিব পাৰিলে আমাৰ শালি খেতিটো অন্তত ভাল হ'ব শালী খেতিটো ভাল হ'লে মানে আমাৰ গাঁৱলীয়া মানুহখিনি চলিমেলি থাকিব পাৰিব আমাৰ ইয়াতো বিশেষকে বেছিকে আলু খেতি নহয় বা মাহ সৰিয়হবিলাক বেগ বেছিকে নহয়

হয়

হয় হয় আজিকালি চৰকাৰৰ পৰা চ'লাৰ দিয়ে বুলি কোৱা শুনিছোঁ আৰু মানে কিবা অত্যাধুনিক মটৰ দিয়া বুলি কোৱা শুনিছোঁ পানী মটৰ দি কেনেকে পাব পাৰি কেনেকে খেতিত উন্নত কৰিব পাৰি সেইখিনি কথা তাকে অকণমান শিকাই বুজাই নিজৰ লগতে ৰাইজৰো হোৱাকে কৰিব লাগিব তাকে নে এবাৰ পিয়াঁজ খেতি কৰিম বুলি ভাবিছোঁ

গোটি নাই অনা গুটি ক'ত পাই তাকে নেযানো যে হয় হয় হয়নেকি ৰবাৰ বাগান লগাম বুলি ভাবিছোঁ ৰাবাৰ বাগান চায়াবিন খেতি এইবোৰ কৰো বুলি ভাবিছোঁ হয় এই এতিয়া ট্ৰেইনিংটো ল'ব লাগিব নহয় ট্ৰেইনিংটো এতিয়া কোনে দিয়ে বাৰু সেইটোকো নাই জনা তহতে

আপোনালোকে অকণমান চা চিনাকি কৰাই দিব

হয় আৰু কেনেকে অহা যোৱা কৰি দিব আৰু

হয় হয় হয় তাৰমানে পিয়াঁজ খেতিটো কৰিম বুলি ভবা কথাটো আছে বানপানী সোমালে যে দ পথাৰখনত পানী নাই শুকোৱা বোকা লাগে যে বোকা পানী হ'লেহে পিয়াঁজ খেতি হৈ পোৱা শুনিছোঁ হয় নেকি আপুনি কল বাগানখন লগাইছিলে নহয় কলবাগান এখন লগাইছিলেনোবা নহয়

কল ভাল আছে

এই আপুনি যে কেৰকেটুৱা তামোল খাই বুলি কৈ আছিলে কেৰকেটুৱা খেদিব পাইছে নাই হেৰি বা হয় নেকি সেই পুৰাটনটো বৰ বিশাক্ত বস্তু নহয় সেইবোৰ মানে নিদিয়ে বা এনে আক আপুনি এনেই কৰি দিছে বা পুৰাটন দিছো বুলি পেলাই কি জানি মোক সেইবিলাক দি পেলাই হয় নেকি

এবাৰ কৰি দিয়া ভৱিষ্যত আকৌ কৰিব নালাগে বা হয় নেকি এনে ৰবাৰ বাগানৰ লগে লগে চেগুন গছ ৰুব পৰা হ'ব পাৰে মেগনি গছ এইবিলাক শাল গছটো ৰুলেতো আকৌ দিগদাৰ নহয় আৰু কেইটামান কথা সুধিম বুলি ভাবিছিলোঁ অন্ততঃ সৰিয়হ কিমান লগাইছে